এই আছোঁ ৰহ এই এনে ঘৰতে আছোঁ কি কৰবি আৰু ভাত খালো দে অঁ বানপানী নে এ মোৰো এ ভাই বৰ বেয়া লগা হৈছি দ মাটি খিনি গোটে বৰবাদ কৰি দিলে এ মোৰো অঁ কোন এই তাৰে দ খেনি নেকি জামৰ তলৰ কঠিয়া নাইয়ে ভাই ক'ত কঠিয়া পাবি মইয়ো বিচাৰি আছোঁ এ কিন্তু মোৰ তাত আছে মোৰ তাত আছে অলপ জহা কিন্তু নহয় না দত জহা আৰু নাইয়ে বাহাদুৰ চাহাদুৰ নাই মোৰ থাকলি মইয়ে ৰুলো হয় তাকেতো মই পালি বাৰু মই সুধিব লাগবো ৰখ এ অঁ এনেটো জানাত গম প'ৱাত নাই মানুহবিলাকৰ গোটাই পানী সেই মাল্লানে আৰু কিছুমানৰ সেই গৰু চৰুগোটাই খাইছি তাকেতো দুইদিনমান আগত হ'লি পালি হয় এই গৰুক খোৱোলাক না কঠিয়ামখা ৰোৱা কঠিয়া মাখা তাকেতো এই ৰুবা পাৰলি ভাল হয় ধানৰ দাম বাচ্চিই ভাই বহুত দাম বাচ্চি তাকেতো পালি ভাল হ'ল হয় অঁ বাকী এ ৰোৱাখিনি শেষ হৈছি আৰু অঁ বাকী ৰোৱাখিনি শেষ হৈছি আৰু ধৰ অঁ বাকী বাকীখিনি ৰোৱা শেষ হৈছি না অঁ অঁ যোৱাবাৰো পানী পালি কমদে তোক অঁ কিমান কেইবিঘামান কেইবিঘা মানে অঁ নহয় নহয় কেইবিঘা কেইবিঘা মান অঁ ডেৰ বিঘা কঠিয়া লাগিব ভালেখিনি অঁ অঁ দে মই বাৰু পালি কম দে তোক লাগবো আৰু ৰুবা পাল্লি ভাল হ'ল হয় এই দ মাটি ইফালে ধানো ভাল তোৰ দ মাটিৰ ধান ভাল হোৱে ৰুৱা পাল্লি ভাল হ'ল হয় অঁ অঁ অঁ দে অঁ মই খবৰ দিম দে তোক শুইনছা অঁ মই খবৰ দিম দে তোক অঁ মই খবৰ দিম দে তোক অঁ পালি খবৰ দিম দে অঁ হ'ব দে হ'ব দে অঁ দে বুজিও নাপায় ভালকে হ'ব দে অঁ অঁ